মানুহৰ আটাইতকৈ ডাঙৰ শক্তি বুলি ক'লে নিজৰ যিবিলাক দুৰ্বলতা হয় সেই দুৰ্বলতাবিলাক আনক প্ৰকাশ কৰি নিদিয়াতো হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শক্তি যোনে নিজৰ দুৰ্বলতাবিলাক আনৰ লগত শ্বেয়াৰ কৰে প্ৰকাশ কৰে সেইটো হৈছে মানুহৰ আটইতকৈ ডাঙৰ দুৰ্বলতা ই কেতিয়া শক্তি হ'ব নোৱাৰে গতিকে কিছুমান মানুহৰ জীৱনত কিছুমান গুপ্ত কথা থাকে যিবিলাক কথা আমি কেতিয়াও আমি আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ সেইবিলাক কথা নিজৰ মাজত ৰাখিবই লাগিব নিজৰ দুৰ্বলতাবিলাক সেইটোৱে আমাৰ সবলতা হয় য'ত সবলতা থাকে তাতেই দুৰ্বলতা য'ত দুৰ্বলতা তাতেই সবলতা গতিকে দুৰ্বলতা আৰু সবলতা মানুহৰ জীৱনত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি যেতিয়ালৈকে আমি এজন মানুহৰ দুৰ্বলতাবিলাক গম নেপাওঁ তেতিয়ালৈকে সেইজন মানুহ আমাৰ বাবে শক্তিশালী শক্তিশালী হৈ থাকে শক্তিশালী হৈ থাকিব যেতিয়া আমি সেই মানুহজনৰ দুৰ্বলতাবিলাক গম পাওঁ তেতিয়া সেইজন আমাৰ বাবে শক্তিশালী হৈ নেথাকে তেওঁ আমাৰ বাবে এজন দুৰ্বলতা কাৰণ আমি তেওঁৰ যিটো দুৰ্বল যিটো পইণ্ট হয় আমি সেইটো অলৰেডি আমি গম পাওঁ তেনেকৈ মোৰ জীৱনৰ শক্তি বুলি ক'লে মোৰ কিছুমান বহুতো আছে কিছুমান মানে দুৰ্বলতা আছে মই সেইকাৰণে মই কাকো প্ৰকাশ নকৰোঁ সেইটোৱে হৈছে মোৰ ডাঙৰ শক্তি জীৱনৰ আৰু তাৰ বাহিৰে কিছুমান শক্তি এনেকুৱা আছে জীৱনত হৈছে জ্ঞান মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ শক্তি বুলি ক'লে এটা জ্ঞান হয় আৰু এটা প্ৰকাৰ বুলি ক'ব গ'লে আৰু জ্ঞানটো এনেকুৱা এটা জ্ঞান যে আমি যেতিয়া আমি এনেই থাকোঁ তেতিয়া আমি কিছুমান কথা ভাবোঁ মানুহক যেতিয়া আমি সুধোঁ এই বহ্মপুত্ৰ ওপৰত যেতিয়া আমাৰ দলংখন বনাই থকা দেখা পাওঁঁ দলঙত কেনেকৈ মানে খুঁটাবিলাক পতা হয় কেনেকৈ দলংখন বনোৱা হয় কেনেকৈ ইঞ্জিনিয়াৰবিলাকে তলত গৈ কাম কৰে সেইবিলাক কথা আমি মানুহক আমি কি কৰোঁ সোধোঁ বা নিজকে নিজে কেতিয়াবা আমি প্ৰশ্ন কৰোঁ কেনেকৈ কি কৰা ভাবি থাকোঁ হয় গতিকে তাত আমি এটা জ্ঞান বিচাৰি পাওঁ ন সেই জ্ঞানটো আমি লগতে সেই ভাবি থকা টাইমখিনিত আমি নিজে তাক আমি জানিবলৈ ট্ৰাই চেষ্টা কৰিব লাগে কিছুমান যদি জনা মানুহ থাকে সিহঁতক মানে সুধিব লাগে যদি সিহঁতে ক'ব নেজানে তেনেহ'লে আমি কিছুমান ইউটিউব বুলি কয় এটা এটা মানে প্লেটফৰ্ম আছে তাত আমি চাৰ্ছ কৰিব লাগে যে কেনেকৈ বনোৱা হয় ব্ৰিজবিলাক তাত চালোঁ তেনেকৈ মই সেই ব্ৰিজখনৰ বিষয়ে কিবা এটা শিকিলোঁ ঠিক তেনেকৈ ৰকেটখন যেতিয়া উৰালে আমি গম আমি ভাবোঁ তেতিয়া ৰকেটখন আমি মানে কেনেকৈ উৰিলে এনেকৈ আমি কেনেকৈ ওপৰলৈ গ'ল তেতিয়া আমি কি কৰোঁ মানে মানুহবিলাকক সোধোঁ কিছুমানে নোজানে বা কিছুমান যদি আমাক যদি সৰু পোৱালি এটাই সোধে যে দাদা দাদা সেইটো ৰকেটখন কেনেকৈ উৰে মোক কৈ দিব নেকি মই যদি ক'ব নেজানোঁ তেতিয়াহ'লে মই নিজেই লাজত পৰিম গতিকে তাক তেনেকৈ মই কওঁ যে যিবিলাক বস্তুবোৰ শিকিবলৈ হ'লে মোৰ জিজ্ঞাসা উৎপন্ন হয় সেইবিলাক মই লগতে মই লগতে ইউটিউবত মই শিকি যাওঁ যে কেনেকৈ ৰকেটখন উৰে সকলো মানে ডিটেইলচট একদম সকলোবিলাক শিকি যাওঁ গতিকে মোৰ জীৱনত বা মোৰ বুলিয়েই নহয় মই সকলো কথাই কৈছোঁ যে সকলো মানুহৰ জীৱনত তেনেকুৱা জিজ্ঞাসা যদি কিবা এটা যদি জন্মে কিবা এটা বস্তু যদি শিকিবলৈ মন যায় লগতে শিকি পেলাই শিকি শিকি পেলাব লাগে কাৰণ আমাৰ পৃথিৱীত নজনা কথা ইমানেই আছে নজনা কথা যে শিকা তাৰ মাত্ৰ এক পাৰ্চেণ্টটোহে আছে আমি ভাবোঁ যে আমি বহুত শিকিলোঁ আচলতে ইমান শিকা নাই আমি এশৰ ভিতৰত আমি এক পাৰ্চেণ্টহে আমি শিকোঁ বাকী নাইণ্টি নাইন পাৰ্চেণ্ট আমি নজনা কথাই আছে পৃথিৱীত গতিকে মানুহবিলাক যেতিয়া আমাৰ আমনি লাগে এলাহ লাগে একো নাথাকে আমি বিছনাত শুই শুয়ো আমি কিছুমান ইউটিউব চাই হওক কিবা বেলেগ বস্তু চাই হওক আমি কিছু বস্তুৰ বিষয়ে আমি জ্ঞান ল'ব পাৰোঁ জ্ঞান অৰ্জন কৰিব পাৰোঁ গতিকে জ্ঞান হৈছে এনেকুৱা এটা বস্তু যি আমাৰ বিদেশটো আমাৰ বন্ধুত্ব হৈ পৰে জ্ঞান থাকিলে আমাক কোনেও একো কৰিব নোৱাৰে আৰু জ্ঞানৰ বলত আমি কোনো শৰীৰৰ বল প্ৰয়োগ নকৰাকৈ আমি জ্ঞানৰ বলেৰে আমি কিছুমান কাম আমি শিকিব পাৰোঁ গতিকে জ্ঞানতকৈ আৰু ডাঙৰ শক্তি নাই মানুহৰ জীৱনত তাৰপাছত দুৰ্বলতা বুলি ক'লে সেইটোৱে মই যিটো কলোঁ যে আমি যদি জ্ঞান অৰ্জন নকৰোঁ আমি যদি যি তি কামত আমি নিজৰ টাইমবিলাক অপচয় কৰোঁ ক'ৰবাত টাছ খেলি জোৱা খেলি ক'ৰবাত আল্টো ফাল্টো কামত ঘূৰি ফূৰি বাইক চলাই হওক বা ক'ৰবাত ঘূৰি কৰি যি তি কামত আৰু নিজক আদ্দা মাৰি দালালি কৰি যদি ঘূৰি ফুৰোঁ কাম বন নকৰি সেইটো হৈছে মানুহ জীৱনত আটাইকৈ ডাঙৰ দুৰ্বলতা আৰু এইবোৰ যেতিয়ালৈকে কৰি থাকিব তেতিয়ালৈকে সেই মানুহজনে কেতিয়াও শক্তিশালী হ'ব নোৱাৰে ই দুুৰ্বলতাহে হ'ব সেই মানুহজনৰ সপোনৰ ঠাইত জিজ্ঞাসাৰ ঠাইত মানুহজনৰ আয়ুস ঠেক সকলো বস্তুৱে ঠেক হৈ পৰে গতিকে সেই মানুহজনৰ জীৱনত কেতিয়াও সুখ হ'ব নোৱাৰে যদিও সুখ পাইছে তেতিয়াহ'লে সেই মানুহজনে আচল সুখকে তেওঁ বুজি পোৱা নাই গতিকে যি আচল সুখ কি বুজি পাইছে কেতিয়াও এইবিলাক কাম কেতিয়াও নকৰে আৰু সময় অপচয় নকৰে যে সকলো সময়তে ভাল উচিত কাম কৰিবলৈ কাৰণে চেষ্টা কৰিব আজিৰ যুগত চাওক আপোনাৰ ক'ৰ মানুহে মংগল গ্ৰহত থকাৰ কথা ভাবিছে ক'ৰ চন্দ্ৰত থকা কথা ভাবিছে এতিয়া যদি আমি যদি সৰু সৰু কথাত যদি কাজিয়া লাগিছে ঘৰত যদি যি তি কাম কৰাত লাগি থাকোঁ সৰু সৰু যদি আমি মাটিকণ ভাগ বতৰা কৰাত লাগি থাকোঁ সৰু যদি আমি কিবা বাৰ্গাৰ এটা কিনি যদি সেই বাৰ্গাৰটো খোৱা যদি কোনোবাই বেছিকৈ পালে কোনোবাই কমকৈ পালে তাত যদি আমি যদি কাজিয়া লাগি থাকোঁ তেনেকৈ জানো হ'ব জানো আজি মানুহৰ থিংকিংবিলাক মানুহৰ ভাৱনাবিলাক কিমান উন্নত হৈছে ক'ৰপৰা গৈ ক'লৈ পাইছে পৃথিৱীৰপৰা গৈ পেলাই বেলেগ এখন গ্ৰহত পাইছে আৰু আমি সৰু সৰু কথাবিলাকত আমি যেতিয়া লাগি থাকোঁ কেনেকৈ হ'ব গতিক সেনেকুৱা কেতিয়াও হ'ব নোৱাৰে আমি তাক উন্নত কৰিবই লাগিব আমাৰ ভাৱ চিন্তাধাৰা উন্নত কৰিবই লাগিব যেতিয়া আমাৰ নিজৰ ভাৱ চিন্তাধাৰাবিলাক উন্নত কৰিম আমাৰ তেতিয়াই আমি সকলোতকৈ শক্তিশালী হ'ম আমি যদি জ্ঞান অৰ্জন কৰোঁ নিজৰ ভাৱ চিন্তাবিলাক উন্নত কৰোঁ ভাল কথা ভাবোঁ তেতিয়া উন্নতি কৰিম আৰু এটা কথা মই এতিয়াই ক'ব বিচাৰোঁ মানুহবিলাকে কিবা এটা কাম কৰাৰ আগত কিছুমান মানে ম'টিভেশ্যন বিচাৰে মটিভেশ্যন বিচাৰে আচলতে মটিভেশ্যনে মানুহজনক যদিও কামটো কৰাত উৎসাহ দিয়ে কেৱল দুই বা তিনি মিনিটৰ কাৰণে উৎসাহ দিয়ে সেই মটিভেশ্যনটো আচলতে মাইণ্ড যেতিয়া মনৰপৰা নাইকিয়া হৈ যাব তেতিয়া সেই কামটো কৰাৰ মন আৰু তেনেকৈ মানে উঠি যাবগৈ গতিকে মটিভেশ্যন নালাগে মানুহে আচলতে ৱৰ্ক কৰিব লাগে কাম কৰিব লাগে মটিভেশ্যনৰ কোনো দৰকাৰ নাই কাৰণ নিজেইে মটিভেশ্যন হ'ব লাগে যাতে বেলেগৰো মটিভেশ্যন ল'ব নালাগে মই মোৰ নিজৰ টাৰ্ম যদি মই মটিভেশ্যন লওঁ মোৰ মটিভেশ্যনটো লৈ পেলাই যদি মানে বেলেগে কেনেকৈ শিকে সেইটো আমি গুৰুত্ব দিব লাগে গতিকে নিজে মানে মটিভেশ্যন হ'ব লাগে কেতিয়াও আমি বেলেগৰ মটিভেশ্যন ল'ব নালাগে কাৰণ মানুহৰ মনটোৱে এনেকুৱা ঘূৰি ফুৰে যে যিমানেই মটিভেশ্যন নলওক যিমানেই ডাঙৰ ডাঙৰ হেৰিয়া উপদেশ নলওক কিয় কেতিয়াও শিকিব নোৱাৰে মানুহে নিজৰ মনটো নিজেই শুৱনি কৰিব লাগে নিজৰ মনৰ লগত যুদ্ধ লাগিব লাগে বেলেগ কোনো বাহিৰা মানুহৰ লগত যুদ্ধ কৰিব নালাগে নিজৰ মনক বস্তু লগত মনৰ নিজৰ মনটোক যোনে জিকিব পাৰিব সেইসকলে কাম কৰিব পাৰিব আৰু গতিকে চবতকৈ ডঙৰ শক্তিশালী সেইটোৱে হ'ব বুলি মই ভাবোঁ